অ হেল্ল' মই টাউন স্কুলৰ পৰা কৈছোঁ মই প্ৰিঞ্চিপালে কৈছোঁ হেৰি আপোনাৰ ল'ৰাটোৰ নামটো বিশাল নহয় জানো হেৰি সি মানে বৰ কম নম্বৰ পাইছে যে পৰীক্ষাত

ল'ৰাটো মানে খেলা ধূলা বৰ মন যেন পাইছোঁ দেই খেলা ধূলাটো বেছি কৰে নেকি টিউশ্যন শিক্ষকজন ভাল নহয় নেকি ইমান পঢ়োৱাত এই বুজাই মেই দিয়াত অকণমান মানে গণ্ডগোল কৰিছে নেকি তেতিয়াহ'লে হেৰি কৰিব যদি নহয় হেৰি কৰিব আমাৰ এতিয়া স্কুলৰ মানে স্কুললৈ বাৰু আহি থাকে বাৰু দেই আমি মানে আমি ৰেষ্টাৰ কৰি থাকোঁ স্কুললৈ আহি থাকে কিন্তু ঘৰত পঢ়া শুনাটো ভালকৈ নকৰেনে কি এতিয়া স্কুলত আমি যিখিনি হ'মৱৰ্ক দিওঁ অ হ'মৱৰ্ক দিলে মানে তেতিয়া এতিয়া হ'মৱৰ্ক কৰি আনিব দিলে আপোনাৰ স্কুলত নেদেখুৱায় নহয় শিক্ষকক তাৰ ৰিজাল্ট বেয়া হৈছে নহয় গম পাইছে নাই অলপ গুৰুত্ব দিব পঢ়া শুনাত অ যদি হেৰি আপোনালোকে যদি শিক্ষক ভাল শিক্ষক নাই তেতিয়াহ'লে আমাৰ স্কুলৰ মানে টিচাৰ ভাল আছে অ আপুনি দৰকাৰ হ'লে ক'ব কাৰণ আজিকালি হৈছে পঢ়াৰ যুগ পঢ়াৰ যুগ আজিকালি ন পঢ়িব লাগে আৰু ভাল চাকৰি পাব লাগে সি বিজ্ঞানত কম পাইছে চায়েঞ্চত অ ঠিক আছে আপুনি ভালকে গুৰুত্ব দিব দেই আজিলে থৈছোঁ বাৰু অ হ'ব ৰাখোঁ দফেই অ ঠিক আছে আপুনি ধৰিব অ অ ঠিক আছে অ অ